হেল্ল' অ শুননা ক'ত আছ তই অ অ ভালনে তোৰ অ অ ভালেই মোৰ মই ঘৰতে আছোঁ অ এই কথা এটা ক'বলৈ ফোন কৰিছিলোঁ তোক অ এই গধূলি ফালে নপুখুৰী পাৰ্কৰ ফালে ইভিনিং ৱাক কৰিব যাবি নেকি অ হেৰি গধূলি টাইমত যাম আৰু চাৰিটামান বজাত

অ অ ওলাবি তেনে হেৰি মোৰ লগৰ দুজনীও যাব অ এই চয়নিকা আৰু মাধুৰি বুলি কয় আকৌ চিনি পাবি চাগৈ তই অ অ অ কৰিলোঁ কৰিলিনে তই অ অ ঘৰত ভালনে অ ভালেই বাকী ঘৰলৈ কেতিয়া আহিলি তই

অ অ অ অ ওলা ওলাবি তেতিয়াহ'লে এই চাৰিটামান বজাত লগ পাম আকৌ হেৰিত তিনিচুকীয়া কলেজৰ ওচৰত অ অ হ'ব দে তেনে ওলাবি তই অ